হেল্ল' আৱৰ্জনাৰ ব্যৱস্থাপনা কোম্পানীলৈ ফোন কৰিছিলোঁ হয়নে হয় যদি এই মানে আমাৰ ইয়াত গোটেই আৱৰ্জনা পেলাই পৰিৱেশটো নষ্ট কৰি দিছে এই জাৱৰ পেলাই উঠাই নিয়া হ'লে ভাল আছিল উঠাই সোনকালে উঠাই নিব পাৰে যদি চেষ্টা কৰকচোন পাৰিলে মানে সোনকালে লৈয়ে যাওক বহুত দুৰ্গন্ধ ওলাইছে বেমাৰ আজাৰ হ'ব